মই বাগিচা বিশেষকৈ চোতালতো পাতিছোঁ চাদৰ ওপৰতো বাগিছোঁ চাদৰ ওপৰতো যিহেতু ছাদৰ আজিকালি ভেজাল বস্তু দুনিয়া চলি আছে সেইকাৰণে ঘৰতে বাগিচা ফুলৰ বাগিচা আছে ফুলৰ যিহেতু পৰিৱেশৰ প্ৰকৃতিৰ ওপৰতো বিশেষ গুৰুত্ব দিয়া হয় ফ্ৰেছ বতাহ লাগে সেইকাৰণে মই চাদৰ ওপৰত চাদৰ ওপৰত বিশেষকৈ ধনিয়া নাইবা কাঠফুলা আৰু চোতালত বিশেষকৈ মই আলু বন্ধাকবি ফুলকবি বিলাহী জলকীয়া সেইবোৰ ঘৰত ঘৰতো খাবৰ হয় আৰু দুই পইচা ইনকাম কৰিবলগীয়া হয় আৰু ঘৰৰ বাহিৰ ঘৰৰ বাহিৰত মাটি কিনি চাহ বাগান চাহ বাগান তামোল নাৰিকল যথেষ্ট বাগিচা বাগিচা উথাপন কৰিছোঁ আৰু লগতে সেই তাৰ পৰাও যথেষ্ট ইনকাম হয় আৰু ঘৰ পৰিবাৰ চৰিবকৈ সুবিধা হয় চাদৰ ওপৰত বিশেষকৈ বেছি চ বেছি বেছি পতা নাই সেইকাৰণে বাগিচা পতা নাই চাদৰ ওপৰত এটাই অসুবিধা হয় কাৰণ বস্তুবোৰ মৰি যায় আৰু চোতালত বিশেষকৈ সুবিধা হয় মাটি মা বস্তু মাটি গুণটো পায় সেইকাৰণে বস্তুবোৰ অলপ ভাল হয় সেইকাৰণে মই মাটিতো চোতালতো পাতিছোঁ আৰু চাদৰ ওপৰতো পাতিছোঁ আৰু তাৰ পৰাও দুই কান দুই পইচা ইনকাম কৰি মই ঘৰৰ লগতে নিজেও চলিব পৰা হৈছোঁ